হেল্ল' ছুইগিত লাগিছে নেকি অ' মই সাতটা ফালে আপোনালোকক কল কৰিছিলোঁ অৰ্ডাৰৰ কাৰণে ফ্ৰাইড ৰাইচ এণ্ড চিকেন চাওমিন এণ্ড আৰু এটা কিবা এটা আছিলে আপোনালোকে ক'লে যে চাৰে আঠটালৈকে ডেলিভাৰ হৈ যাব এতিয়া বাজিছে চাৰে দহটা মই ডিনাৰ কৰা সময়তেই আচলতে ডেলিভাৰীটো বিচাৰি আছিলোঁ আপোনালোকে ইমান দেৰীকৈ দিছে চ' এতিয়া মোক বস্তুটো আপোনালোকে দিব নে কি মই বেলেগ ক'ৰবাৰ পৰা অৰ্ডাৰ কৰিম বা কিবা এটা কৰিব লাগিব ন নহ'লে এটা কাম কৰোঁ মই আপোনালোকৰ কাষ্টমাৰ কনজিউমাৰ কেয়াৰত কল কৰি কম্প্লেইণ্ট কৰিছোঁ নহয় দাদা এইটো ভাল নহয় নহয় আগতেও আপোনালোকে মোক দুই তিনিবাৰ এনেকুৱা কৰিছে মই কম্প্লেইণ্ট কৰা নাছিলোঁ কিন্তু এইবাৰ মোৰ মানে নোৱাৰিছোঁ আৰু চাওক সদায় যদি মই আপোনালোকৰ পৰা আপোনালোকে জানেই এইটো মোৰ কমন নম্বৰ আপোনালোকৰ তাত ৰেজিষ্টাৰ হৈ থাকে ঠিক আছে মই বহুত বাৰেই আপোনালোকৰ পৰা ছুইগিৰ পৰা মই অৰ্ডাৰ কৰি থাকোঁ যদি আপোনালোকে কষ্টমাৰ ছাৰ্ভিচক ছাৰ্ভিচ ইমানেই বেয়া দিয়ে ডেন কোন কাষ্টমাৰ আপোনালোকৰ পৰা এনেকুৱাকৈ অৰ্ডাৰ দিব কওক নহয় হ'ব পাৰে আপোনালোকৰ সদায় নহয় কিন্তু মোৰ লগতটো এনেকুৱা হৈছে ন মই কম্প্লেইণ্টহে কৰা নাছিলোঁ তেনেহ'লে মই ফাৰ্ষ্ট টাইমতে কম্প্লেইণ্ট কৰিব লগা হৈছিলে মই এটা কাম কৰোঁ আপোনালোকে তাত যে ফিডবেকৰ কাৰণে দিয়ে তাত লিখি দিওঁ বেয়া বুলি তেতিয়া চলিব নহয় নহয় এতিয়া আপোনালোকে মোক কিবা এটা সমান দিয়ক সমাধান কৰক সেইটোৰ ঠিক আছে হয়টো মোক আপুনি আজি যোনটো মই অৰ্ডাৰ কৰিছোঁ সেইটো ফ্ৰি অফ কষ্ট কৰি দিয়ক মই তেতিয়া একো নকওঁ নহ'লে মই কাষ্টমাৰ কেয়াৰত কম্প্লেইণ্ট কৰিম কিন্তু নহয় আপুনি মোক যিমান ক'লেও মই মানিব নাই এইবাৰ মোৰ আগতো পাইছোঁ মই তেতিয়াই কম্প্লেইণ্ট কৰিব লগা হয় লাগিছিলে আচলতে মই নকৰিলোঁ সেইটো মোৰেই ভুল হৈছে এতিয়া ঠিক আছে আপুনি কিবা এটা মোক সমাধান কৰি দিয়ক নহ'লে মই সেই তাতেই গৈ কিনে আপোনালোকৰ ফিডবেক যোনটো থাকে তাত গৈ কিনে আপোনালোকৰ ৱৰ ৱৰষ্ট যোনটো থাকে মানে বেয়া যোনটো থাকে সেইটোহে লিখিম আৰু তাত নহয় মোক কিবা এটা সমাধান কৰি দিয়ক কিন্তু নহ'ব নহ'ব নহ'ব হয়টো আপুনি মোক ফ্ৰি অফ কষ্ট কৰি দিয়ক নহ'লে কিবা এটা সমাধান কৰক নহ'লে মই কম্প্লেইণ্ট কৰিম আৰু লগতে তাত গৈ কিনে ফিডবেকো দি দিম চাই লওক আপোনালোকে কি কৰে ঠিক আছে কিন্তু মোক আপোনালোকে কিবা এটা সমাধান কৰিয়ে দিয়ক আৰু আৰু এতিয়া চাৰে দহটা বাজিছে এটা কাম কৰক মোক ডেলিভাৰ নালাগে মোক ৰিফাণ্ড কৰি দিয়ক পইচাটো মোক নালাগে হ'ব দিয়ক মোক নালাগে বুলি কৈছোঁ নালাগে এতিয়া আপুনি মোক পইচাটো ৰিফাণ্ড কৰি দিয়ক আৰু বস্তুখিনি নালাগে মোক থেংক ইউ